সভ্যতা সংস্কৃতিৰ ঘাই শিপাডালেই হ'ল শিক্ষা শিক্ষা অবিহনে জীৱ জগতৰ কোনোটো কথাই আমি ভাবিব নোৱাৰোঁ শিক্ষাই মেইন গতিকে শিক্ষা দ্বাৰাই মানুহ বা মানৱসমাজ সকলো জ্ঞান বিজ্ঞান তত্ত্বক ৰহস্য গোটেই কথাখিনি আয়ত্ব কৰিব পাৰে গতিকে আমি যিহেতু মানৱ জাতি হিচাপে আমি সভ্যতা সংস্কৃতিৰ লগত জড়িত গতিকে সভ্যতা সংস্কৃতি আমি সঠিক দিশত আমি তাক আৱদাল কৰিবলৈ হ'লে মূল কথাটো শিক্ষা লাগিবই শিক্ষাই জ্ঞান জ্ঞানেই শক্তি বুলি এষাৰ কথা আছে চক্ৰেটিছে কৈছিল গতিকে শিক্ষাই আমাৰ সকলোখিনি মানৱ তথা গোটেই জীৱ জগতৰ সমষ্ট চাৰি জাতিৰ কল্যাণ সাধন কৰে শিক্ষা এইকাৰণেই লাগে মানুহে শিক্ষাৰ পোহৰতেই জগতক যত যিমানখিনি সম্ভাব্য আছে গোটেই সম্ভাব্য যিমানখিনি আমি মানৱ জাতিয়ে কৰণীয় আছে সেই গোটেইখিনি তাৰ সঠিক যিটো মূল্যায়ন সেই সঠিক মূল্যায়নটো শিক্ষা যিহেতুহে সম্ভৱ হ'ব পাৰে শিক্ষা অবিহনে অন্ধ গতিকে শিক্ষা নাথাকিলে কোনোটো কথাই কোনোটো জ্ঞানেই সাধন হ'ব নোৱাৰে জ্ঞান সাধন হ'বলৈ হ'লে শিক্ষা লাগিবই শিক্ষা অকল আক্ষৰিক কথাটো মই ক'বলৈ যোৱা নাই বহল অৰ্থত কৈছোঁ অকল আখৰখিনি চিনি পোৱাটোকে শিক্ষা বুলি ক'ব পৰা নাযায় অঁ লাগিব আখৰখিনিও চিনি পাব লাগিব আখৰ চিনি যদি বৰ্ণ পৰিচয়টো নাথাকে আখৰ যদি চিনাকি নহয় যুক্তাক্ষৰৰ যদি সেই জ্ঞান নাথাকে তেনেহ'লে আমি যিখিনি প্ৰাথমিক পৰ্যায় আমি শব্দ গঠনেই হওক বাক্য গঠনেই হওক তাৰ যিখিনি শব্দ বা বাক্য ৰীতি নীতি গতিকে এই কথাখিনি আমি কেতিয়াও বৰ্ণ পৰিচয় অবিহনে সম্ভৱ নহয় গতিকে আমি সেই স্বাক্ষৰতাখিনিও লাগিব যিখিনি প্ৰাথমিক মেইন বুনিয়াদী বিষয়বস্তু গতিকে সেই বৰ্ণ পৰিচয়ে হওক বা শব্দ গঠন প্ৰক্ৰিয়াই হওক বাক্যৰ গঠন প্ৰক্ৰিয়াই হওক এই গোটেইখিনি আমাৰ মানৱ জাতিৰ যিটো আমাৰ শিক্ষাৰ ক্ষেত্ৰত স্বাক্ষৰতা যিটো আমি বুলি কওঁ সেইখিনি গোটেইখিনি প্ৰথম লাগিবই তাৰ পিছতেই আমি তাৰ যিখিনি ইণ্টা যিখিনি এক্সপেক্ট তাৰ যিটো শিক্ষা স্বাক্ষৰতাৰ লগত জড়িত যিখিনি আমাৰ জ্ঞানতত্ত্ব যিখিনি থাকে সেই জ্ঞানতত্ত্ব বিষয়তো আমি অগ্ৰসৰ হ'ব লাগিব আমি প্ৰথম যিহে যেতিয়া আমি বৰ্ণ পৰিচয় বা শব্দ বাক্য এই গোটেই ৰীতি নীতিখিনি মাধ্যমে যেতিয়া আমি শিক্ষা স্বাক্ষৰতাখিনি আমাৰ পূৰ্ণাঙ্গ হ'ব তাৰ পিছত আমি আগবাঢ়িব পাৰোঁ তেতিয়া আমাৰ যিখিনি তাত তাত্ত্বিক যিখিনি আমাৰ মূল্যায়ন থাকে তাত্ত্বিক যিখিনি এটা পৰ্যালোচনা সেই পৰ্যালোচনাখিনিৰ জৰিয়তে আমি সমস্ত বিষয়বস্তু ইমানখিনি মানে জানিবলগীয়া কৰিবলগীয়া মানিবলগীয়া মানৱ জাতিয়ে সাধন কৰিবলগীয়া গতিকে সেই প্ৰজ্ঞাখিনিৰ বিষয়ে আমি সেই শিক্ষাৰ জৰিয়তে আমি সম্ভৱ কৰি তুলিব পাৰিম গতিকে শিক্ষা সেইকাৰণেই মই শিক্ষাই মূল বুলি কৈছোঁ আমাৰ যি আচাৰ ৰীতি নীতি নৈতিকতা আমাৰ যি চিন্তাধাৰা আমাৰ যি মানৱতাবোধ আমাৰ যি সংস্কাৰ আমাৰ যি সভ্যতা এই গোটেই কথাখিনি যিখিনি মানৱীয় প্ৰমূল্যবোধখিনি আমি এক শিক্ষা উচ্চস্তৰৰ চিন্তা উচ্চস্তৰৰ এক শৈক্ষিক সাধনাৰ জৰিয়তেহে শিক আমি সম্ভৱ পাৰে সি গতিকে

সভ্যতা সংস্কৃতিৰ এই ক্ষেত্ৰত আমি তাক সঠিক দিশত ৰূপায়ণ কৰাৰ ক্ষেত্ৰত আমাৰ শিক্ষাই মূল চাবি কাঠী হিচাপে দেখা দিয়ে আৰু শিক্ষাই মূল চাবি কাঠী বুলি আমি ক'ব পাৰোঁ গতিকে আমি শিক্ষাক বাদ দি আমাৰ মানৱ জাতিৰ সভ্যতা সংস্কৃতি হওক মানৱ জাতিৰ কল্যাণ যি সামাজিক সচেতনতা এই সামাজিক আচাৰ ব্যৱহাৰ যি মানৱীয় যি প্ৰমূল্যবোধ এই আটাইবোৰেই শিক্ষা জৰিয়তে সেইখিনি সম্ভৱ হৈ উঠিব পাৰে শিক্ষাৰ অবিহনে ই কেতিয়াও ভাবিবই পাব ভাবিবই নোৱাৰি গতিকে শিক্ষা

মূল্যবোধ শিক্ষা যিটো

অভ্যন্তৰীণ যিটো শক্তি সেই শক্তিটো মানৱ জাতি বুলিয়েই নহয় গোটেই জীৱজগতৰ কাৰণে ই এক মূল প্ৰাণবিন্দু শিক্ষা সেইকাৰণেই মূল প্ৰাণবিন্দু বুলিছোঁ শিক্ষা জৰিয়তেহে সকলোখিনি সম্ভৱ হ'ব পাৰে শিক্ষা অবিহনে মই ক'লোঁৱেই মই মহান ব্যক্তি মহাপুৰুষ বুলি ক'ব পাৰি মহান ব্যক্তি চক্ৰেটিছে কৈছিলে শিক্ষাই জ্ঞান আৰু জ্ঞানেই শক্তি শক্তিয়েই হ'ল জগতৰ আধাৰ সেইকাৰণে আমি যাক আমি শক্তি শক্তি বুলি ক'লে আমি দূৰ্গা মাক বুজোঁ গতিকে সেই শক্তি সেই হ'ল প্ৰকৃতি শক্তি সেই শক্তি অবিহনে জড় জীৱজগতৰ কল্যাণ কেতিয়াও সম্ভৱ হৈ নুঠে গতিকে সেই শক্তি যিটো আছে সেইখিনি শিক্ষাই জ্ঞান আৰু জ্ঞান হ'ল শক্তি গতিকে জ্ঞান ক'ৰ পৰা আহিব যদি আমাৰ শিক্ষাই নাথাকে জ্ঞান আহিবলৈ হ'লে আমাক শিক্ষা লাগিব প্ৰথম আৰু প্ৰথমেই হ'ল শিক্ষা শিক্ষা মাধ্যমত আমাৰ জ্ঞান আহিব জ্ঞানৰ মাধ্যমে আমাৰ তাৰ যিটো ব্যৱহাৰিক জ্ঞান আমি তাক বাস্তৱসন্মতভাৱে তাক উন্নিত কৰিম আমি তেতিয়া সি বিজ্ঞানত পৰিণত হ'ব জ্ঞানৰ পৰা যেতিয়া আমি বিজ্ঞান পাম বিজ্ঞানৰ পৰা আমি তত্ত্ব দিশে যাম তত্ত্ব যেতিয়া আমি তত্ত্বত উপনীত হ'ম তেতিয়া আমি ৰহস্যত আমি সকলোখিনি আমি উপভোগ কৰিব পাৰিম ৰহস্যত আমি উপনীত হ'ব পাৰিম গতিকে হওক তেতিয়েই আমাৰ মাজলৈ গোটেইখিনি যিখিনি মানৱীয় যিখিনি প্ৰমূল্যবোধ মানৱীয় যিটো আচাৰ ৰীতি নীতি ব্যৱহাৰ সামাজিক কৰণীয় সামাজিক সচেতনতা সামাজিক সজাগতা যিখিনি আমাৰ যিখিনি আমাৰ সামাজিক মূল্যবোধ সামাজিক যিখিনি চেতনাবোধ মানৱজাতিৰ যিটো প্ৰমূল্যবোধ মানৱজাতিৰ যিখিনি দায়িত্ব কৰ্তব্য গোটেইখিনি যেতিয়া আমাৰ সুচাৰুৰূপে পৰিচালিত হ'ব তেতিয়া আমাৰ সভ্যতা আৰু সংস্কৃতিটো স্বতঃস্ফূৰ্তভাৱে জিলিকি উঠিব আৰু এটা জাতিৰ সভ্যতা সংস্কৃতিৰ পৰিচয় জাতিটোৰ শিক্ষা যিখিনি অগ্ৰগতি শিক্ষাৰ যিটো উন্নয়ন সেইখিনি তাক দাঙি ধৰে যেতিয়া এটা জাতি এটা সেইকাৰণেইতো আমাৰ এজন মহান ব্যক্তি মহান পণ্ডিতে কৈছিল যে গিভ মি এ বুক আই ছেল টেল এবাউট এ নেশ্যনচ এনেকুৱা এখন কিতাপ দিয়া মই এটা জাতিৰ গোটেই পৰিচয় ক'ব পাৰিম গোটেই জাতিটোৰ বিষয়ে ক'ব পাৰিম ইয়াৰ অৰ্থটো কি এইটোৱেই ইয়াৰ অৰ্থটো এইটোৱেই আমি যেতিয়া শিক্ষা বা সেই অধ্যয়ন কৰিম এখন কিতাপ দিয়া তাৰমানে এখন কিতাপতেই এখন কিতাপ পঢ়িয়েই মই এটা জাতিৰ গোটেইখিনি পৰিচয় দাঙি ধৰিব পাৰোঁ সেই সেই কিতাপখন অধ্যয়ন কৰিব লাগিব এই অধ্যয়ন সেই অধ্যয়নেই শিক্ষা শিকা গতিকে সেই শিক্ষাৰ মাধ্যমেৰে আমি এতিয়া বহুল অধ্যয়নলৈ আগবাঢ়ি যাওঁ তেতিয়া আমি জাতি জীৱজগত জগতৰ মানে প্ৰতিটো বস্তুৰ বিষয়ে আমি অধ্যয়নৰ মাধ্যমত শিক্ষাৰ মাধ্যমে আমি পৰিচয় হ'ব পাৰোঁ গতিকে শিক্ষাৰ মূল্যটো ইমানেই বেছি গতিকে শিক্ষা শিক্ষাৰ পিছতেই আমি যিটো অধ্যয়ন সেই অধ্যয়নৰ জৰিয়তে আমি গোটেই জগতক গোটেই মানৱ সম্প্ৰদায়ক এইটো সংস্কৃতি সভ্যতা এইটোৰ বিষয়ে আমি ধুনীয়াকৈ অৱগত হোৱাৰ উপৰিও তাক কাৰ্যক্ষম কৰি আমি নিজক পৰিচালিত কৰি নিব পাৰিম সভ্যতা সংস্কৃতি বুলিলে আমি সেইটোৱে এখন দেশৰ সভ্যতা এখন দেশৰ সংস্কৃতি এখন দেশ সভ্য এখন দেশ সংস্কৃতিবান ক'ৰ পৰা আহে দেশ এখন সৰ্বতোমুখি যি উন্নয়ন সৰ্বতোপ্ৰকাৰৰ যি কল্যাণ সৰ্বতোদিশত যি তাৰ অগ্ৰগতি সেইটোৱে পৰিচয় দিয়ে এখন দেশ কিমান সভ্য এখন দেশ কিমান সংস্কাৰবান সংস্কৃতিবান বা কিমান সভ্যতা সংস্কৃতিৰ ক্ষেত্ৰত কিমান আগৰণুৱা গতিকে সেইখিনি আমি গঢ় দিবলৈ কাৰণে গঢ়ি তুলিবৰ কাৰণে আমি প্ৰথমে আমি নাগৰিকসকল আমি মানৱ সম্প্ৰদায় আমি শৈক্ষিকভাৱে আগবঢ়িব লাগিব আমি শিক্ষাৰ ক্ষেত্ৰত উন্নতি লাভ কৰিব লাগিব যেতিয়া আমি শিক্ষাৰ ক্ষেত্ৰত আগবাঢ়ি যাম দেশ এখন জাতি এটা তেতিয়াহে আমি সংস্কৃতি সভ্যতা সকলো দিশতে আমি অগ্ৰগতি লাভ কৰিব পাৰিম গতিকে শিক্ষা অবিহনে কি হৈছে শিক্ষা অবিহনে সভ্যতা সংস্কৃতি এতিয়া যি সঠিক যি পৰিচালনা সঠিক যি ৰূপায়ণ সেইটো কোনো পধ্যেই ভাবিব নোৱাৰি শিক্ষা অবিহনে শিক্ষা লাগিবই শিক্ষা অবিহনে সভ্যতা সংস্কৃতি কেতিয়াও ই মূৰ দাঙি উঠিব নোৱাৰে গঢ় লৈ উঠিব নোৱাৰে গতিকে সভ্যতা সংস্কৃতিৰ ক্ষেত্ৰত শিক্ষাৰ প্ৰভাৱ বাৰুকৈ অনস্বীকাৰ্য

সংস্কৃতি সভ্যতা শিক্ষা অবিহনে সম্ভৱ নহয় শিক্ষা লাগিবই শিক্ষাইহে সভ্যতা সংস্কৃতিক সঠিক দিশ নিৰ্ণয় নিৰ্ণয় কৰিব পাৰিব আৰু নিৰ্ণায়ক হিচাপে ভূমিকা পালন কৰিব পাৰে গতিকে এই ক্ষেত্ৰত সভ্যতা সংস্কৃতিৰ ক্ষেত্ৰত যে শিক্ষাৰ প্ৰভাৱ গুৰুত্ব আমি এক বিনাদ্বিধাই স্বীকাৰ কৰি মানিব লাগিব স্বীকাৰ কৰি ল'ব লাগিব গতিকে সেইকাৰণেই মহান মহান ব্যক্তিসকলে শিক্ষাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণশীল আপ্ত বাক্যবিলাক কৈ থৈ গৈছে যে শিক্ষা শিক্ষাই জ্ঞান জ্ঞানেই শক্তি আৰু শিক্ষাই জ্ঞান আনে জ্ঞানে বিজ্ঞান জ্ঞান যেতিয়া সি বাস্তৱমুখি হিচাপে তাক হেৰি কৰা হয় ব্যৱহাৰিক দিশত তেতিয়া সি বিজ্ঞান বিজ্ঞানৰ পিছত তত্ত্ব বিজ্ঞানত আমি বিজ্ঞান চিন্তাৰে যেতিয়া আমি আগবাঢ়োঁ তেতিয়া আমি তত্ত্বত উপনীত হ'ম তত্ত্বৰ পিছতে আমি যি আনন্দ লাভ কৰিব পাৰিম সেইটোৱেই হ'ল ৰহস্য গতিকে সেইকাৰণেই শিক্ষাই জ্ঞান জ্ঞানেই বিজ্ঞান বিজ্ঞানেই শক্তি শিক্ষা বিজ্ঞান তত্ত্ব ৰহস্য এনেকৈ যদি আগবাঢ়ি যাম আমি তেতিয়া আপোনাৰ আপুনি স্বতঃস্ফূৰ্তভাৱে সভ্যতা সংস্কৃতিও আপোনাৰ স্বতঃস্ফূৰ্তভাৱে বিচাৰ বা প্ৰকাশ আত্মপ্ৰকাশ কৰিবলৈ সমৰ্থ হয় বা আত্মপ্ৰকাশ কৰিব কৰে গতিকে সেইকাৰণে মই ক'ব বিচাৰোঁ যে সভ্যতা সংস্কৃতিৰ ক্ষেত্ৰত শিক্ষাৰ ভূমিকা অতিশয় গুৰুত্ব আছে